ৰাজ্যখনৰ প্ৰাকৃতিক সৌন্দৰ্য যেনে ৰাষ্ট্ৰীয় উদ্যান আৰু বন্য প্ৰাণী অভয়াৰণ্যৰ অভিজ্ঞতা লাভ কৰিবলৈ আগ্ৰহী ভ্ৰমণকাৰীসকলৰ বাবে কি কি বিকল্প আছে ইয়াতে দেখা পাইছোঁ ডিব্ৰুগড় চৈখোৱা নেশ্যনেল পাৰ্ক পবিতৰা ৱাইল্ড লাইফ চেংচুৰি নামেৰি নেশ্যনেল পাৰ্ক অকল এই নেশ্যনেল পাৰ্ক বা এইখিনিয়ে নহয় ইয়াতে ধৰক আমাৰ আৰু আৰু বহুতো প্ৰাকৃতিক সৌন্দৰ্য দেখা পোৱা যায় কাৰণ অসমখন গোটেই চাৰিওফালৰ পৰা পৰ্বত পাহাৰে আগুৰি আছে নদ নদী আৰু আমাৰ ইয়াতে ধৰক বিভিন্ন ধৰণৰ মঠ মন্দিৰ তীৰ্থস্থান এইখিনিও মানে ৰাজ্যখনক বিশেষ সৌন্দৰ্য প্ৰদান কৰিছে বা এইখিনি ভ্ৰমণকাৰীসকল ভ্ৰমণকাৰীসকলৰ বাবে ধৰক এক বিশেষ আকৰ্ষণৰ কাৰণ হৈ পৰে গতিকতে সেইবিলাকো ইয়াৰে এক অন্যতম আৰু বিশেষকৈ কাজিৰঙা নেশ্যনেল পাৰ্ক যিখন আমাৰ অতি নিচেই কাষতে আছে আমি তাতো পৰ্যটকসকলৰ বাবে বা ভ্ৰমণকাৰীসকলৰ কাৰণে এক আকৰ্ষণৰ আকৰ্ষণ বিশেষ এটা আকৰ্ষণ তাত দেখা পোৱা যায় কাৰণ তাতে আপুনি আমাৰ যিটো অসমৰ গৌৰৱ এশিঙীয়া গড় এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত আৰু ইয়াতে আমি পৰ্যটনকাৰীসকলে বহুত দূৰ দূৰৰপৰা আহে ভ্ৰমণ কৰিবলৈ আহে চাবৰ কাৰণে আহে আৰু ইয়াত চাবৰ কাৰণে ধৰক বিভিন্ন সুবিধাও আছে থকাৰ থকাৰ সুবিধা আছে থকা খোৱাৰ কাৰণে বিশেষ ব্যৱস্থা কৰাও হৈছে তাত আৰু নেশ্যনেল পাৰ্কখনত মানে আপুনি গোটেই জীপ চাফাৰী আছে কাৰণ ভিতৰত গৈ ধুনীয়াকৈ চব ভ্ৰমণ কৰি আহিব পাৰি সম্পূৰ্ণ সুৰক্ষিতভাৱে আৰু ইয়াৰ উপৰিও আমাৰ ধৰক তেজপুৰ নিচেই কাষতে থকা তেজপুৰটো আপোনাৰ বহুতো ভ্ৰমণকাৰীসকলৰ আকৰ্ষণ কৰাৰ বাবে পাৰ্ক আছে অগ্নিগড় আছে যথেষ্টখিনি মানে সুবিধা আছে